মই এসপ্তাহৰ আগতে এটা জিন্চৰ পেণ্ট অৰ্ডাৰ দিলোঁ আহিলে কিন্তু জিন্চৰ পেণ্টটো পিন্ধিলোঁ চাইজটোও ভাল নাহিল আৰু পিন্ধাৰ পিছতো যে এদিন পিন্ধি পেলাই ধুই দিলোঁ ধোৱাৰ পিছতো মানে গোটেই কালাৰ চালাৰ কালাৰটো গ'ল আৰু যিটো কালাৰ দিছিলোঁ সেইটোও নাহিল মানে জিন্চ পেণ্টটোৰ বুজিছ হ'ব দে